গণতন্ত্ৰৰ চতুৰ্থতম স্তম্ভ হৈছে মিডিয়া কিয়নো আমাৰ দেশৰ সাংবিধানিক যি ব্যৱস্থা আছে এই ব্যৱস্থা তিনিটা প্ৰকাৰে চলি আছে কাৰ্যপালিকা ন্যায়পালিকাকে আদি কৰি গতিকে তাৰে বাহিৰত হ'ল মিডিয়া গতিকে সেইকাৰণেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক মিডিয়া বুলি কোৱা হয় দেশৰ প্ৰগতিত এই মিডিয়াৰ যথেষ্ট গুৰুত্ব আছে যিহেতু এখন দেশৰ উন্নয়নৰ বাবে গণতান্ত্ৰিক দেশ এখনত যিহেতু যেতিয়া চৰকাৰ চলি থাকে সেই সময়ত মিডিয়াৰ যথেষ্ট ভূমিকা থাকে যিহেতু দেশখনৰ চৰকাৰী যন্ত্ৰই কি কাম কৰিছে কি কাম নাই কৰা যিদৰে বিৰোধী পক্ষই চকু দি থাকিব লাগে সেইদৰে বিৰোধী পক্ষই দিব নোৱাৰিলেও মিডিয়াই কিন্তু দি থাকে আৰু মিডিয়াই এনেদৰে চকু দিয়াৰ কাৰণেই দেশৰ হানি বিঘিনি নোহোৱাকৈ উন্নয়নৰ দিশত আগবাঢ়ি যোৱাত দেশৰ প্ৰগতিত আগবাঢ়ি যোৱাত মিডিয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে যিহেতু এখন দেশৰ ৰাজ্য চৰকাৰে যদি ৰাজ্যখন চলাই থাকে সেই সময়ত যদি মন্ত্ৰী পৰিষদে কিবা ভুল কৰে সেই ভুলৰ বাবে মিডিয়াইহে ব্যাখ্যা কৰিব মিডিয়াইহে সংশোধন কৰিব বা সমালোচনা কৰিব আৰু সেই তেতিয়াই মিডিয়াই যেতিয়া মিডিয়াত গোটেই বস্তুটো বহুলভাৱে প্ৰচাৰ কৰিব সেই তেতিয়াই দেশৰ জনসাধাৰণে গম পাব আৰু জনসাধাৰণে এলাৰ্ট হ'ব পাৰিব বা সতৰ্ক হ'ব পাৰিব যাতে চৰকাৰে একো বেয়া কাম কৰিব নোৱাৰে তাৰবাবে ৰাইজে জনমত গঠন কৰি তুলিব পাৰিব আৰু মিডিয়াৰ যোগেদিহে ৰাইজে জনমত গঠন কৰি তুলিব পাৰিব গতিকে এই ব্যৱস্থাটোৰ কাৰণেই দেশৰ প্ৰগতিত মিডিয়াৰ যথেষ্ট গুৰুত্ব আছে আৰু ভূমিকা আছে যিহেতু আমাৰ দেশখন গণতান্ত্ৰিক দেশ ইয়াত ন্যায়পালিকা কাৰ্যপালিকা থকাৰ উপৰিও একোটা মন্ত্ৰী পৰিষদ থাকে আৰু এই মন্ত্ৰী পৰিষদেই পাকে প্ৰকাৰে তেওঁলোকেই সৰ্বেসৰ্বা গতিকে এই মন্ত্ৰী পৰিষদক গঠন কৰা হয় জনসাধাৰণৰ নিৰ্বাচনৰদ্বাৰা গতিকে জনসাধাৰণে নিৰ্বাচিত কৰিবলৈ হ'লে উপযুক্ত ব্যক্তিক যাতে নিৰ্বাচিত কৰে তাৰ কাৰণে মিডিয়াই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলগা হয় মানুহ প্ৰাৰ্থীজনৰ বিষয়ে ভাল বেয়া ইত্যাদি বিতংভাৱে তেখেতসকলে আলোচনা কৰি ব্য়াখ্যা আগবঢ়ায় আৰু সেই তেতিয়াই জনসাধাৰণে উপযুক্ত প্ৰাৰ্থীজনক বাছি ল'বলৈ সুবিধা পায় আৰু উপযুক্ত প্ৰাৰ্থী বুলিয়েই নহয় উপযুক্ত ৰাজনৈতিক দলক বিবেচনা কৰিবলৈ ৰাইজে সুবিধা পায় গতিকে মিডিয়াৰ দেশৰ প্ৰগতিত গুৰুত্ব যথেষ্ট বেছি ধন্যবাদ